হেল্ল' হয় এইটো ক'ত লাগিছে এইটো ক'ত লাগিছে হয় হয় হয় আপোনাৰ আপুনি বাৰু লাইনৰ কাম কৰে নেকি অঁ মোৰ ঘৰ এটা আছিলে নতুনকৈ ৱাইৰিং কৰিবৰ কাৰণে আপোনাৰ আপোনাক মই আপোনাক মই মাতিম বুলি ভাবিছো ৱাইৰিং কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় আপুনি মোক কওকচোন

অঁ হয় ঘৰটো পকীঘৰে হ'ব খালি আপুনি কিমান কেনেকৈ কি লয় জানো হয় আপুনি তেতিয়াহ'লে কোনদিনা আহিব পাৰিব বাৰু মোকটো দৰকাৰ হৈছিলে আজি কালি ভিতৰতে

হয় নেকি অঁ হ'ব তেতিয়া আপুনি আজি আহি চাই লওক তাৰ পাছতে আপুনি কল কিমান কি লাগে ক'ব হয় হয় হয় অঁ হয় আপুনি তেতিয়া আহিব সোনকালে আহিলে আমাৰ ভাল হ'ব কাৰণ ঘৰটো অ'লৰেডি চব কাম হৈ আছে মাত্ৰ লাইনটো ৱাইৰিং কৰিবৰ কাৰণে বাকী আছে গতিকে সেইকাৰণে মই আপোনাক জৰুৰী ভাৱে ফোনটো কৰিছোঁ অঁ হ'ব দিয়ক তেতিয়া